চালানী চালানী মাছতকৈ অসমৰ নদ নদী খাল আদিত পোৱা মাছবোৰ শৰীৰৰ বাবে বহুত উপকাৰী কৰে চালানী মাছবোৰ খালে মানে বহুত শৰীৰটো অপকাৰ কৰে কাৰণ চালানী মাছবোৰত বেছিকৈ দৰব দিয়া থাকে বৰফ দি পেলাই বহুত দিন দিনলৈকে থৈ দিয়ে সেইবিলাক বেছি দৰব দৰব দি পেলাই সেই চালানী মাছবোৰ বেচে সেইটো কাৰণে আমাৰ শৰীৰৰ বেছিকৈ অপকাৰ কৰে আৰু এতিয়া অসমৰ খাল বা নদ নদীত পোৱা আমাৰ মাছবোৰ খালে মানে আমাৰ শৰীৰটোত উপকাৰ হয় কিন্তু ইমান অপকাৰ নকৰে উপকাৰ কৰে কাৰণ অসমত পোৱা সেই খাল বিলত পোৱা মাছবোৰত একো দৰব পাতি দিয়া নাথাকে সিহঁতে মাছে মাছক খাই পেলাই জীয়াই থাকে বা পোক পৰুৱা এইবিলাক খায়ে জীয়াই থাকে সেইকাৰণে মানে আমাৰ সেইবোৰ অসমৰ নদ নদী খাল বিলত পোৱা মাছবোৰে খাব লাগে সেইবোৰ খালে মানে আমাৰ শৰীৰতো অপকাৰ নকৰে কিন্তু চালানী মাছবোৰ খালে মানে আমাৰ বহুত অপকাৰ কৰে চালানী মাছবোৰ বহুত এতিয়া ফিচাৰীঙত পোহে বহুতো ডাঙৰ ডাঙৰ ফিচাৰীং আছে যে সেইবিলাক পোহে বহুত দৰব দি দি দিয়ে পোহে সেইবোৰ সেইবোৰ বেছি দিনলৈ ৰাখি থ'ব নোৱাৰি এনেই দৰব দি দি সিহঁতক ডাঙৰ কৰা হয় সেইবোৰ খালেই মানুহৰ বেমাৰ হয় শৰীৰটো বহুত অপকাৰ কৰে বেমাৰৰপৰা আৰু এতিয়া খাল বিলত পোৱা অসমৰ খাল বিলত পোৱাবিলাক খালে মানে ইমান অপকাৰ নকৰে শৰীৰৰ কাৰণে শৰীৰৰ কাৰণেই ভাল হয় বেমাৰ আজাৰৰপৰাও ভাল ভিটামিন পায় খাবলৈও সোৱাদ হয় মাছ কিন্তু চালানী মাছৰ এই দৰব দিয়া থাকে কাৰণেই ইমান খাবলৈ সোৱাদ নহয় আৰু এইবোৰ বেমাৰো কৰে মানুহৰ পেটৰ অসুখ অসুখ পেটৰ অসুখ হয় বা ডিচেণ্টেৰি হয় যিকোনো বেমাৰে পায় সেইবিলাক মাছ খালে মানে বেছিকৈ দৰব দিয়া থকা থকাৰ কাৰণে এতিয়া গাঁৱৰ খাল বিল মাছনো অসমৰ পুখুৰী বা খালৰ মাছবোৰ খালে নৈবিলৰ নদীৰ মাছবোৰ খালে মানে তাত এটা ভিটামিন থাকে সোৱাদো হয় খাবলৈ বেমাৰ আজাৰৰপৰাও দূৰ হয় সেইবোৰ খাবলৈ ভাল সেইবোৰ মাছ খাবলৈ ভাল চালানী মাছবোৰ খাবলৈ দৰব দিয়া থকাৰ কাৰণে চালানী মাছবোৰ খাবলৈ বেয়া শৰীৰটো বহুত অপকাৰ কৰে এতিয়া আমাৰ অসমত নদীৰ মাছবোৰ নদ নদীৰ খাল বিলৰ মাছবোৰ খাবলৈ খুব সোৱাদ খুব ভাল আৰু সেইবোৰ খালে মানে একো অপকাৰ নকৰে দৰব দিয়া নাথাকে একোটি দৰব পাতিও দিয়া নাথাকে সিহঁতি মাছে মাছ খাই জীয়াই থাকে বা কোনোবা মাছে ডাঙৰ মাছে মাছক খায় আৰু পোক পৰুৱা খায় এই তেনেকৈয়ে খায় বাবেই আমাৰ উপকাৰ হয় সেইবিলাক মাছেই খাব লাগে মানুহে এই গাঁও নদ নদীত পোৱা খাল বিলৰ মাছবোৰে খাব লাগে সেইবিলাক শৰীৰৰ কাৰণে উপকাৰ হয় এতিয়া কিনা মাছবোৰ বহুতে খায় কিছুমানৰ বেমাৰ হৈ যায় গতিকে মানুহবিলাক কওঁ চালানী মাছ ইমান নাখাব লোকেল মাছে পাৰিলে কিনি খাব বা ওচৰত যদি খাল বিল নৈ আছে ধৰি পেলাই খাব সেই সেই মাছবোৰ খালে মানে উপকাৰ শৰীৰৰো উপকাৰ হয় স্বাস্থ্যও ভালেই থাকে গতিকে মানুহখিনিয়ে চালানী মাছ খাব নালাগে এই নদ নদ নদীত খাল বিলত পোৱা লোকেল মাছবোৰে কিনি খাব লাগে